হেল্ল' অঁ এনেই আছোঁ কওকচোন অঁ ভাল আপ আপোনাৰ ভালনে হয় হয় বহুত দিনৰ পিছত মনত পৰিলে যে হয় হয় কওকচোন হয় হয় হয় হয় হয় কোনো এই মাহতে মাতিম বুলি ভাবিছেনে অহা মাহত এই মাহৰ একত্ৰিছ তাৰিখে জানুৱাৰী একত্ৰিছ তাৰিখে হয় হয় এতিয়া অঁ হয় হয় এতিয়া মোৰ ফালৰ পৰা আপোনাক কেনেকৈ সহায় কৰিব পাৰো আপুনি কওকচোন বাৰু হয় হয় হয় হয় হয় খেল ধেমালি বুলি কৈছে বাৰু খেল ধেমালিৰ ভিতৰত এতিয়া কি কি আয়োজন কৰিম বুলি ভাবিছে আপোনালোকে ধৰক আপোনাৰ বোলে চিত্ৰাংকন প্ৰতিযোগিতা দৌৰ প্ৰতিযোগিতা হয় হয় হয় হয় হয় এই খেলৰ হেৰি কাৰণে আপোনালোকৰ কমিটিখন হৈ গ'ল নেকি কমিটি হ'ল নেকি অঁ সেইদিনাই মানে কমিটিখন কৰা হ'ব হয়

হয় হয় হয় অঁ গোটেইখিনি মানে আপোনাৰ এনেকুৱা হ'ব কথাটো আপোনাৰ কমিটিখনো নিৰ্বাচন কৰা হ'ব তাৰ উপৰিও মানে আপোনাৰ বজাৰ সমাৰ যিখিনি কৰে সেইখিনি সব মানে হিচাপ নিকাচখিনি একেদিনাই কৰিম বুলি ভাবিছেনে কি হয় হয় অঁ তেতিয়াহ'লে কোন তাৰিখে দিম বুলি ক'লে আপুনি অঁ কৰিম বুলি ভাবিছে নহ্ হয় অঁ মোৰ অকণমান নিৰ্দিষ্ট কামো আছে বাৰু চাওঁচোন যদি একো হেৰি নহয় আৰু তেতিয়া উপস্থিত থাকিম বুলি ভাবিছোঁ আৰু অঁ নিশ্চয় নিশ্চয় ঠিক আছে বাৰু হ'ব আৰু এইটো সম্পৰ্কত কিবা হেৰি কৰিব নে আলোচনা কৰিবনে মিটিঙতে সকলো আলোচনা কৰিম বুলি ভাবিছে

হয় অঁ ঠিক আছে হ'ব দিয়ক ধন্যবাদ